মই আপোনালোকৰ এই ছেমছাং কোম্পানীৰ পৰা এটা টিভি লৈছিলোঁ কিন্তু টিভিটো লৈছিলোঁ প্ৰথম অৱস্থাত আপোনালোকে যি এডভেটাইজ দিছিলে এডভেটাইজটো মতে মানে টিভিটো ভালে চলিব বুলি ক'লে তাৰ পিছততো টিভিটো আমি যেতিয়া ঘৰত মানে ফিটিং কৰি লগালোঁ কিন্তু দেখিছোঁ যে মানে টিভিটো ছাউণ্ড কোৱালিটী পিক্চাৰ বিলাকো দেখোন বৰ সুন্দৰকৈ নাহে নাহে মানে ভালেই নহয় টিভিটো বজাৰত চলি কেনেকৈ চলিব আকৌ ধৰি লওক আমি এতিয়া টিভিটো লগাইছোঁ ওচৰৰ মানুহবোৰে চাবলৈ আহিছে আমিতো প্ৰথমতে ভাল বুলিয়েই কৈছিলে ছেমছাঙৰ মানে যিটো মানে কোম্পানীৰ টিভি সেইটো প্ৰথমে ভাল বুলি কৈছিলে কিন্তু আপোনালোকে এনেকুৱাকৈ যদি এইটো কোম্পানীৰ যদি এনেকৈয়ে যদি বেয়াকৈ দিয়ে ধৰি লওক এতিয়া ওচৰৰ মানুহবোৰেতো ভাল নাপায় গতিকে বস্তুটোনো ধৰি লওক কেনেকৈ ধৰি লওক মানে এইটো বিক্ৰী হ'ব কাৰণ যেতিয়া বস্তুটো এঘৰ মানুহে ইউজ কৰে তাৰ পিছত তেওঁলোকে যেতিয়া চাই বেয়া পায় তেতিয়া ওচৰৰ মানুহবোৰৰ মনটোও ভাগি যায় গতিকে কিনোতাজনৰ মনটোও বেয়া লাগে বা অন্য মানুহবিলাকৰ মনটোও ভাগি যায় গতিকে আপোনালোকৰ যিটো মানে কোম্পানীৰ পৰা বস্তুটো মানে দিয়া হয় সেই কোম্পানীটো কিন্তু বদনাম হয় গতিকে এনেকুৱা মানে অনাগত যিবোৰ দিন আছে দিনবোৰত মানে আপোনালোকৰ কিন্তু ব্যৱসায়টো ভাল নচলিব যেন পাইছোঁ আচলতে ৰাইজে ভাল বস্তুৱেই বিচাৰে কাৰণ সকলো মানুহে মানে ধনী নহয় বা তেওঁলোকৰ সমানকৈ দুখীয়া মানুহ এঘৰে মানে ল'বও নোৱাৰে তেওঁলোকে বহুত কষ্ট কৰিব লগা হয় কাৰণ আজিকালি সব বস্তুৱে দাম গতিকে ইমান দামত তেওঁলোকে ধৰি লওক দুই এজনে বহুত কষ্ট কৰিহে ঘৰখনত মানে ঘৰখনলৈ এটা টিভি আনে গতিকে টিভিটো যদি ভালেই নহয় পিক্চাৰবিলাকো যদি বেয়া আহে মানে ছাউণ্ডটোও যদি বেয়া আহে তেতিয়াহ'লে তেওঁলোকেনো কি কৰিব মনটোও বেয়া লাগিব আপোনালোকৰ ব্যৱসায়তো অলপ আপোনালোকৰ বাধা আহি পৰিব গতিকে আপোনালোকে নিজে এইটো মানে ভাল কাম কৰিবলৈ চেষ্টা কৰিব যিহেতু মানে আমি ছেমছাং কোম্পানী বহুত ভাল বুলি ভাবোঁ গতিকে আপোনালোকে তাতে যদি আকৌ এনেকুৱা দুই নম্বৰী কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকৰো লোকচান আমি কিনোতাসকলৰো লোকচান হয় ধনী মানুহৰ কাৰণেতো সাধাৰণ কথা কিন্তু দুখীয়া মানুহৰ কাৰণে এইটো সাধাৰণ কথা বুলি মই নাভাবোঁ